হয় মই ফ্লিপকাৰ্টৰ পৰা এটা মোবাইল ক্ৰয় কৰিছিলোঁ তাৰ কোৱালিটী খুবেই ভাল আৰু তাৰ কেমেৰাই হওঁক বিভিন্ন ধৰণৰ ইউজ কৰিব পৰা এপসমূহো মানে তাৰ কোৱালিটী মুঠতে বহুত ভাল আৰু মোবাইলটোৰ